হয় নমস্কাৰ

হয় হয় হয় হয় হয় দিয়া হৈছিলে হয় আপুনি ক'ৰ পৰা কৈ আছে

আপোনাৰ শিক্ষাগত অৰ্হতাটো জানিব পাৰিম নেকি

হয় এতিয়া মানে আপোনাৰ শিৱসাগৰৰ ক'ত বুলি ক'লে হয় হয় হয় আপোনাৰ নাম নামটো জনাবচোন ভাস্কৰ চুতীয়া হয় আমাৰ শিৱসাগৰ কি বুলি কয় টাউনতে হয় অফিচটো আপুনি নটা চাৰে নটা বজাত আহিব পৰাকৈ আহিব পাৰিবনে পৰা যাব হয় আপুনি আপুনি বাইকত আহিব বাইক লৈ আহিবেনে হ হয় হয় মানে আমাৰ কোম্পানীৰ কিছুমান কাম থাকে কিছুমান মানে আমাৰ মানুহ পঠিয়াই থকা হয় য'ত মানে এখন টু হুইলাৰ গাড়ীৰ মানে প্ৰয়োজন হয় যাবলৈ হয়

তেনেহ'লে কাইলৈ আপুনি আহক আমি অফিচতে লগ পাই কথা চথা পাতিম ভালকৈ হয় আপুনি কেইটামান বজাত পোৱাকৈ আহিব হয় ঠিক আছে আহিব তেনেহ'লে